দাদা মই গণেশগুৰিলৈ যাব বিচাৰোঁ আপুনি মোক লৈ যাব পাৰিবনে দাদা আপুনি আপ যিহেতু বৰ্তমান সময়ত ক'ভিডে এক ভয়ংকৰ ৰূপ লৈ গৈছে বহুতো মানুহৰ মৃত্যু হৈছে গতিকে এইক্ষেত্ৰত আপুনি সচেতন হোৱাটো অতি প্ৰয়োজনীয় কাৰণ আপোনাৰ গাড়ীতেই বিভিন্নজন লোকে আহা যোৱা কৰি থাকে বিভিন্ন ঠাইৰ পৰা অহা যোৱা কৰে মেডিকেলৰ পৰাও বহুত লোকে অহা যোৱা কৰে তেনে ক্ষেত্ৰত আপুনি নিজৰ লগতে আনৰ সুৰক্ষাৰ বাবেও আনৰ স্বাস্থ্যৰ কথা চিন্তা কৰিও আপুনি নিজেও মাস্ক পৰিধান কৰাটো অত্য়ন্ত দৰকাৰী গতিকে প্লিজ আপুনি মাস্কখন পৰিধান কৰি লওঁক আৰু তাতোতকৈয়ো ডাঙৰ কথাটো হৈছে আপোনাৰ গাড়ীখনত আমি মানে বিশেষকৈ মই চাফ চিকুণতাৰ অভাৱ দেখিছোঁ এই ক্ষেত্ৰত আপুনি কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু মোৰ দুখ লাগিছে যে পৰিৱহণ ব্যৱস্থাইয়ো কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই চাফ চিকুণতাৰ ওপৰত মানুহৰ স্বাস্থ্যৰ কথা চিন্তা কৰা নাই মানুহৰ এটা সুস্থিৰ যাত্ৰাৰ কথা চিন্তা কৰা নাই এই ক্ষেত্ৰত মই বিশেষভাৱে নিৰাশ হৈছোঁ আপোনাৰ গাড়ীখন আপুনি ভালদৰে কিয় পৰিষ্কাৰ কৰি ৰখা নাই সেই বিষয়ে আপুনি চিন্তা কৰি চাব আৰু পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিব বুলি আশা ৰাখিলো তদুপৰি আপুনি মাস্কখন সদায় পৰিধান কৰাৰ লগতে উপযুক্তভাৱে এক্সিডেণ্ট হ'লে বিভিন্ন ধৰণৰ সৰু ফাৰ্ষ্টেইড বক্স ৰখা আৰু মানে যাত্ৰীৰ সা সুবিধাৰ কথা চিন্তা কৰা চিটবোৰ ধুনীয়াকৈ ৰখা যাত্ৰীয়ে যাতে কোনো ধৰণৰ অসুবিধা নাপায় দৰ্জা খিৰিকী ভালদৰে মুচি ৰখা আৰু সদায় খিৰিকীবোৰ বা বতাহ অহা যোৱা কৰাৰ ব্যৱস্থা কৰি ৰখা আৰু প্রয়োজন অনুসৰি গাড়ীত নিজৰ নিজৰ বাবৰ নিজৰ লগতে কেতিয়াবা যাত্ৰীকো পানীৰ খুব প্রয়োজন হয় গতিকে আপুনি পানীৰ ব্যৱস্থাও কৰিব পাৰে এইক্ষেত্ৰত পৰিবহণ ব্যৱস্থাই কোনো ধৰণৰ প্ৰদক্ষেপ আপোনালোকক ল'বলৈ জনোৱা নাই নেকি আপোনালোকে বিশেষভাৱে এই কথাটোত গুৰুত্ব দিব লাগে আৰু বিশেষভাৱে পৰিৱহণ ব্যৱস্থায়ো গুৰুত্ব দিব লাগে এই কথাষাৰ কথাটোত কিয় গুৰুত্ব দিয়া নাই সেই বিষয়ে মই বৰ নিৰাশ হৈছোঁ আচলতে আৰু পৰিৱহন এজেন্সিৰ ওপৰত মই অভিযোগো কৰিম এই এই এই সম্পৰ্কে আৰু যিহেতু আজিকালি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈয়েই থাকে আপুনি এই সম্পৰ্কে সজাগ সচেতন হোৱা উচিত আপোনাৰো ঘৰ পৰিয়াল আছে আৰু এতিয়া মই এগৰাকী যাত্ৰী হিচাপে মোৰো ঘৰ পৰিয়াল আছে গতিকে কেতিয়া মানুহে কি বেমাৰ কঢ়িয়াই ফুৰে সেই সম্পৰ্কে আমি নাজানো আৰু আজিকালি ভাইৰাছবোৰ বিভিন্ন ধৰণৰ অসুখ ইজনে সিজনৰ গালৈ বিয়পা অসুখবোৰো হৈ থাকে গতিকে আপুনি নিজৰ পৰিয়ালটোৰ প্ৰতিয়ো সতৰ্ক হোৱা উচিত আপোনাৰ পৰাও মোৰ পৰাও আপোনালৈ যাব পাৰে বা আপোনাৰ পৰাও মোলৈ আহিব পাৰে তেনেস্থলত আপুনি এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো বিশেষভাৱে প্ৰয়াজনীয় বুলি মই ভাবো আৰু আপুনি এই বিষয়ে গুৰুত্ব দিব আৰু আশা ৰাখিলো পৰিৱহণ ব্যৱস্থায়ো গুৰুত্ব দিব মই পৰিৱহণ ব্যৱস্থাৰ ওপৰত এই ক্ষেত্ৰত বিশেষভাৱে নিৰাশ হৈছোঁ আৰু পৰিৱহণ এজেন্সিৰ ওপৰত মই অভিযোগ কৰিম যে মানুহৰ সুচল যাত্ৰাৰ বাবে তেওঁলোকে কিয় এটা অমনোযোগ অমনোযোগী ৰূপ প্ৰদৰ্শন কৰি আছে আমি পৰিৱহণ ব্যৱস্থাটো সদায় সুচল হোৱাটোৱেই বিচাৰো আৰু চাফ চিকুণতা মানুহৰ বাবে বহুত প্ৰয়োজনীয়া কথা আৰু এটা যাত্ৰাত মানুহে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে কিন্তু যাত্ৰাটো সুচল কৰাৰ ক্ষেত্ৰত পৰিৱহণ ব্যৱস্থাই বিশেষভাৱে ড্ৰাইভাৰসকলে আপোনালোকে বিশেষভাৱে সহায় কৰিব পাৰে মই গতিকে এই ক্ষেত্ৰতলৈ বিশেষ ভাৱে নিৰাশ হলোঁ আজি দাদা বিশেষভাৱে আপুনি নিজৰ স্বাস্থ্যৰ লগতে আনৰ স্বাস্থ্য আৰু নিজৰ গাড়ীখনৰ চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিব বুলি আশা ৰাখিলোঁ